সকলো দিনেই মোৰ বাবে লেখত ল'বলগীয়া হ'লেও তাৰ মাজত পাঁচটা উল্লেখনীয় দিন হ'ল মোৰ জন্মদিনটো বাইছ ছেপ্টেম্বৰ দ্বিতীয়তে মোৰ উল্লেখযোগ্য আন এটা দিন হ'ল বিশ্ব পৰিৱেশ দিৱস পাঁচ জুন তাৰিখটো কাৰণ মই প্ৰকৃতিক ভাল পাওঁ তৃতীয়তে মোৰ হিয়াৰ আমঠু প্ৰিয় কবি মহিম বৰা দেৱৰ জন্মদিন পঁচিছ জুলাই যাক ৰঙা জিঞাৰ কবি বুলি জনা যায় চতুর্থতে সুগন্ধি পখিলাৰ কবি হীৰেণ ভটাচাৰ্য্য দেৱৰ জন্মদিন আঠাইছ জুলাই পঞ্চমতে মোৰ আটাইতকৈ ইস্মৰণীয় দিন হ'ল আমাৰ বিবাহৰ দিনটো অৰ্থাৎ তিনি মে' তাৰিখটো ক'ব লাগিব